আমি গৰু পোহোঁ ছাগলী পোহোঁ হাঁহ পোহোঁ কুকুৰা পোহোঁ কুকুৰ পোহোঁ কুকুৰা সদায় গড়াল বনাই চাফ চিকুণকৈ তাৰ ভিতৰত চাং বনাই কুকুৰা থাকিবলৈ দিওঁ কুকুৰা বহুত দিন উমনি দিওঁ উমনি দিয়াৰ পাছত পোৱালি ওলাই পোৱালিবোৰ বহুত কষ্ট কৰি ডাঙৰ কৰা হয় সেই কুকুৰাবোৰৰপৰা ৰঙা ডাকুৰা কুকুৰা হোৱা হ'লে ঘৰত মাৰি খাওঁ আৰু কোনো পূজা পাতলো দিয়া হয় কুকুৰাও এক নম্বৰ খাদ্য আৰু তাৰ মাজতে কুকুৰা বেচি বেচা কিনা কৰি ঘৰ চলিবও লাগে আৰু কুকুৰো পোহোঁ কুকুৰ হ'ল আমাৰ পোহনীয়া বস্তু ইয়াক সদায় আমি খাদ্যবস্তু ভালকৈ যোগান ধৰোঁ সি মানুহৰ কাৰণে ৰাতি চিকাৰ কৰে আৰু ৰাতি মানুহ শুই থাকিলেও সি ভুকিলে মানুহ সাৰ পাই উঠে গোটেই ৰাতি ডিউটিতো ঘূৰে সেইকাৰণে কুকুৰ পোহোঁ গৰু আমাৰ পোহনীয়া জন্তু গাই গৰুৰপৰা আমি পোৱালি জগিলে গাখীৰ খাবলৈ পাওঁ গাখীৰ হ'ল আমাৰ এক নম্বৰ খাদ্য আৰু পোৱালীয়ো বৰ হিষ্ট পুষ্ট হয় দানা পানী ভালকৈ যোগান ধৰিব লাগে তেতিয়া গৰু পোৱালিৰ গাখীৰ বেছি হয় আৰু স্বাস্থ্যটো খুব বহল হৈ যায় মতা গৰুৱে আমাৰ হাল বায় হাল বাই খেতি খেতি কৰিলে মানুহে এক নম্বৰ খাদ্যতো খাবলৈ পাই আৰু গৰুহাল মেলি গা চা ধুৱাই গৰু চৰিবলৈ এৰি দিয়ে গধূলি গোহালিত বান্ধি দানা পানীয়ো দিব লাগে আৰু ৰাতিপুৱা গৰু মেলি গৰু বাহিৰত উলিয়াই খেৰ ঘাঁহ দি আমি গোহালি ধুনীয়াকৈ চাফ চিকুণকৈ কৰি ৰাখোঁ তেতিয়াহে গৰু সুস্থ পুষ্ট হৈ বেমাৰ আজাৰ নোহোৱাকৈ ভালকৈ থাকিব পাৰে মেকুৰী এক নম্বৰ পোহনীয়া বস্তু মেকুৰীক আমি ভালকৈ খাদ্যবস্তু দিব লাগে আৰু সি ৰাতি এন্দুৰ নিগনি ধৰি এই ঘৰখনত চিকাৰ কৰি থাকে সেইকাৰণে আমি মেকুৰী পুহিব লাগে ছাগলী ছাগলী ক'লোঁ আৰু ক'বলগীয়া নাইচোন